অঁ কি কৰিছ অঁ অঁ অ' শুনচোন নিতুল দাই ফোন কৰিছিলে এই এই কলাৰশ্বিপ মানে কলাৰশ্বিপ এটাৰ কথা কৈছিলে হেৰি নহয় পৰহিলৈ লাষ্ট ডেট এই শ্ৰমিকৰ যে অঁ তাৰ এই হেৰি কি বুলি কয় ফোন কৰিছিলে পৰহিলৈ লাষ্ট ডেট এতিয়া কৈছে পতা সোনকালে দিবৰ কাৰণে হেৰি নহয় ব' ব'ল যাওঁ নহ'লে দি থৈ আহোঁগৈ অঁ তই হেৰি কৰিবি তোৰ বেংক পাছবুকখন ল'বি আধাৰ কাৰ্ডখন ল'বি তাৰপিছত আৰু এই তোৰ সেই এডমিশ্যন লোৱা ৰিচিপ্টটো আছে নহয় অঁ সেইটো লৈ ল'বি তাৰপিছত তই এটা কাম কৰিবি আৰু এই যিবিলাক এই আমাৰ মাৰ্কশ্বিটখন লৈ ল'বি আৰু সেই ৰিডিং চাৰ্টিফিকেটখন লাগিব এইখন আমি সেই কলেজতে উলিয়াই ল'মগৈ অঁ সেইটো কৰি পেলানি নিতুল দাক আমি জমা দি দিলে হ'ল আৰু নিতুল দাই এইখিনি কৰি দিব ফৰ্মখন ফৰ্মখন পূৰাব লাগিব এই বেছি সময় হোৱা নাই এতিয়া হেৰি কি বুলি কয় মই ক'লোঁ মই এতিয়া তইও আছিলি যে সেইকাৰণে মই বোলো তোকো কৈ চাওঁচোন বোলো যাৱ নেকি নহ'লে কাইলৈ মানকে যাওঁ ওলা নহ'লে

এই হ'লেও ওলা আৰু পৰহিলৈ এতিয়া লাষ্ট ডেট পৰহিলৈ কৰিবলৈও বেয়া নহয় লাষ্ট ডেটৰ দিনাখন

অঁ হেৰি ডকুমেণ্টবিলাক লৈ ল'বি আমি সেই তাতে হেৰি কৰি ল'ম জেৰক্স কৰি ল'ম আৰু কলেজত সেইখন উলিয়াই কৰি ল'ম অঁ অকণমান সোনকালে ওলাবি সোনকালে ওলাবি অকণমান

অঁ এনেও সেই হ'লেও কবি মাক সেই বুলি পৰহিলৈ লাষ্ট ডেট আমি বুলি তাই বুলি ফোন কৰিছিলে এই কি কয় যাওঁ আৰু অঁ আৰু এই মা ভাগৰ মা ভাগৰ আৰু এটা কথা শুনচোন হেৰি মা ভাগৰ এই দহিবিলাকো লৈ ল'বি শ্ৰমিকৰ যিবিলাক ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবিলাকো লৈ ল'বি অঁ ঠিক আছে হ'ব দে অঁ অঁ হ'ব দে অঁ ঠিক আছে কবি বাৰু অঁ অঁ হ'ব দে